হেল্ল' অঁ নমস্কাৰ মই ওদালগুৰিৰ পৰাই কৈছিলোঁ ছাৰ ঘৰৰ কিবা অনলাইনৰ কথা এটা সুধিব আছিলে অঁ এনেই ঘৰৰ অনলাইন চলি আছিলে নহয় ছাৰ ডকুমেণ্ট কি কি লাগিব ছাৰ

হয় এনেই জমা লোৱাৰ এনেকুৱা সময় আছে নেকি চাৰ কিবা আৰু আপুনি কিবা খৰচ পাতি আপুনি কেনেকুৱা অনলাইন হয় হয় মানে কালিলৈকে যাব পাৰিম ন অঁ হয় ডকুমেণ্টছখিনি লৈ গলে হ'ল ন হয় মানে হ'ব ছাৰ মই অহাকালি গৈ পেলাই জমাই আপোনাক জমা দি থৈ আহিল হ'ব ন অনলাইনটো কৰি ৰিচিপ্টটোৰ সৈতে অঁ হ'ব ছাৰ বাকীটো একো নাই ন এইখিনি আছিলে প্ৰচেছখিনি মই কালিললৈকে গৈ কৰি আহিম বাৰু ঠিক আছে